অসমৰ উৎপাদন কৰা মাছৰ প্ৰজাতিবোৰ হৈছে ৰৌ মাছ বাহু মাছ গাছকাপ কমন কাপ চিলভাৰ কাপ শ'ল মাছ শাল মাগুৰ মাছ থাইলেণ্ড মাগুৰো পোহে কিছুমানে শিঙি মাছো পোহে এনেধৰণৰ মাছসমূহ অসমৰ মৎস্য উৎপাদনকাৰীসকলে পোহা দেখা যায় অসমত মৎস্য উৎপাদন কৰা লোকসকলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় বুলি ক'লে মই ক'ম যে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় মাছসমূহৰ খাদ্যৰ অভাৱতো কিছুমান মৃত্যু মুখত পৰা দেখা যায় খাদ্য ফুড পয়জনিং হয় কেতিয়াবা ৱাটাৰ পয়জনিং হয় আৰু খাদ্যৰ অভাৱ হয় আমাৰ অসমৰ উৎপাদনকাৰীসকলৰ মাছৰ ক্ষেত্ৰত কাৰণ তেওঁলোকে আমাৰ ইয়াত অসমত মানে যিমান উন্নত পৰ্যায়ৰ খাদ্যৰ মাছৰ কাৰণে প্ৰয়োজন হয় সেইসমূহ পোৱা নাযায় গতিকে তেওঁলোকে ভাল খাদ্য নিদিলে মাছসমূহ সোনকালে ডাঙৰ নহয় গতিকে তেনেধৰণৰ বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সন্মুখীন হয় এতিয়া খৰালি দিনত পুখুৰীসমূহৰ পানীসমূহ নাইকিয়া হৈ যায় পানী নাইকিয়া হোৱাৰ ফলত তেওঁলোকে মটৰেদি পানী যোগান ধৰা হয় কেতিয়াবা সেই পানীও মাছৰ কাৰণে অপকাৰ অপকাৰ হৈ মাছ বা মাছবিলাক মৰি যায় তেনেধৰণৰ বিভিন্ন ধৰণৰ সমস্যা লগতে আৰু এটা সমস্যা হয় তেওঁলোকৰ কাৰণে কি মাছসমূহ উৎপাদন কৰে কিন্তু বজাৰত যেতিয়া বিক্ৰী কৰিবলৈ নিয়ে তাৰ উচিত মূল্যটো তেওঁলোকে নাপায় সেইটো এটা সমস্যা মাছসমূহ বাহিৰলে পঠিয়াবলৈও আমাৰ ইয়াৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় গতিকে সমস্যা বুলি ক'লে তেওঁলোকৰ বহুতখিনি সমস্যা থাকে কৈ শেষ কৰিব নোৱাৰি গতিকে চৰকাৰেও ইয়াৰ মৎস্য় উৎপাদনকাৰীসকলৰ কাৰণে যদি কিছুমান সা সুবিধা বা অনুদানৰ সাহাৰ্য্য়ৰ ব্যৱস্থা কৰে তেওঁলোকে উৎপাদনৰ ক্ষেত্ৰত অধিক আগবাঢ়িব বুলি মই ভাবোঁ